স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত এজন ছাত্ৰই তেওঁলোকৰ আগ্ৰহ শক্তি আৰু লক্ষ্যৰ সৈতে মিল থকা যিকোনো বিকল্প বিবেচনা কৰিব পাৰে আৰু যদি এজন শিক্ষাৰ্থীয়ে কোনো বিশেষ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰাৰ লক্ষ্য ৰাখে উন্নত জ্ঞান আৰু দক্ষতা আহৰণ কৰাৰ লক্ষ্য ৰাখে আৰু চাকৰি সম্ভাৱনা আৰু উপাৰ্জনৰ সম্ভাৱনা বৃদ্ধি কৰে তেন্তে তেওঁ কলেজ বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ বাছি ল'ব পাৰে আও তেওঁলোকে বিভিন্ন বিকল্প যেনে শৈক্ষিক কাৰ্যসূচী বৃত্তি কেম্পাছ সংস্কৃতি স্থান আৰু কেৰিয়াৰৰ ফলাফলৰ ওপৰত গৱেষণা কৰিব পাৰে আৰু তেওঁলোকৰ মাপকাঠিৰ সৈতে মিল থকা বিকল্পসমূহত আৱেদন কৰিব পাৰে কিন্তু উচ্চ শিক্ষাৰ বাবে সময় ধন কষ্টৰ যথেষ্ট বিনিয়োগৰ প্ৰয়োজন হয় আৰু সফলতা বা সন্তুষ্টিৰ নিশ্চয়তাও নাথাকিব পাৰে কিন্তু যদি এজন ছাত্ৰৰ উদ্ভাৱনা সৃষ্টিশীলতা ৰিস্ক লোৱা আৰু স্বাধীনতাৰ প্ৰতি আকৰ্ষণ থাকে তেন্তে তেওঁলোকে নিজাকৈ উদ্যোগ আৰম্ভ কৰাৰ সিদ্ধান্ত ল'ব পাৰে বা ষ্টাৰ্ট আপত যোগদান কৰিব পাৰে তেওঁলোকে ব্যৱসায়িক ধাৰণা এটা গঢ়ি তুলিব পাৰে আও বজাৰ গৱেষণা কৰিব পাৰে ব্যৱসায়িক পৰিকল্পনা তৈয়াৰ কৰিব পাৰে আৰু পুঁজি গুৰু আৰু আংশীদাৰ বিচাৰিব পাৰে কিন্তু উদ্যোগীকৰণৰ লগত অনিশ্চয়তা প্ৰতিযোগিতা বিফলতা আৰু কঠোৰ পৰিশ্ৰম জড়িত হৈ থাকে আৰু ইয়াৰ বাবে কিছুমান দক্ষতাৰ প্ৰয়োজন হ'ব পাৰে যেনে নেটৱৰ্কিং বিপণন বিত্ত আৰু নেতৃত্ব দিবৰ পৰা ক্ষমতা পৰিয়ালৰ ব্যৱসায়ত যদি কোনো ছাত্ৰই যোগদান কৰিব বিচাৰে যদি কোনো উত্তৰাধিকাৰী ঐতিহ্য বা তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায় অব্যাহত ৰখাৰ আগ্ৰহ ৰাখে তেন্তে তেওঁলোকে পিতৃ মাতৃ আত্মীয় বাই ভনী সৈতে কাম কৰিবলৈ বাছি ল'ব পাৰে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে তেওঁলোকৰ মূল্যবোধৰ উত্তৰাধিকাৰী হ'ব পাৰে আৰু তেওঁলোকৰ বৃদ্ধি আৰু বহণক্ষমতাত অৰিহণা যোগাব পাৰে কিন্তু পাৰিবাৰিক ব্যৱসায়ত যোগদান কৰাৰ বাবে সংঘাত আশা বা ধাৰো সীমাবদ্ধতাৰ লগতে পৰম্পৰাৰ লগত খাপ খোৱাকৈ হেঁচা বা দায়িত্বৰ বোজাও জড়িত হ'ব পাৰে যদি এজন ছাত্ৰই কিছু ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব বিচাৰে কিছু উপাৰ্জন কৰিব বিচাৰে আৰু নিজৰ সম্প্ৰদায়লৈ অৰিহণা যোগাব বিচাৰে তেন্তে তেওঁলোকে নিজৰ চুবুৰী চহৰ বা চহৰত চাকৰি এটা বাচি ল'ব পাৰে বা তেওঁলোকে বিভিন্ন উদ্যোগ যেনে খুচুৰা আতিথ্য স্বাস্থ্য সেৱা শিক্ষা বা জনসেৱা আদিত সুযোগ বিচাৰিব পাৰে আৰু নিজৰ দক্ষতা কৰ্মনীতি আৰু আত্মব্যক্তিগত ক্ষমতা বিকাশ কৰিব পাৰে কিন্তু স্থানীয়ভাৱে কাম কৰাৰ কিছুমান প্ৰত্যাহ্বানো থাকিব পাৰে যেনে কেৰিয়াৰৰ অগ্ৰগতি সীমিত কম দৰমহা সামাজিক কণ্ডল ইত্যাদি থাকিব পাৰে শেষত মই ক'ব বিচাৰো যে স্কুলৰ পাছৰ শিক্ষাৰ কি পথ বাচি ল'ব সেয়া সম্পূর্ণ ছাত্ৰজনৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে নিজৰ শক্তি আগ্ৰহ মূল্যবোধ লক্ষ্যৰ লগতে প্ৰতিটো বিকল্পৰ সুযোগ আৰু প্ৰত্যাহ্বানৰ বিষয়েও বিবেচনা কৰিব লাগে তেওঁলোকে পিতৃ মাতৃ শিক্ষক গুৰু বা কেৰিয়াৰৰ পৰামৰ্শ পৰামৰ্শ দাতাৰ উপ পৰাও নিৰ্দেশ বা পৰামৰ্শ ল'ব পাৰে আৰু বিভিন্ন সম্পদ যেনে চাকৰিৰ মেলা ইন্টাৰ্ণশ্বিপ স্বাস্থ্য সেৱিকা বা অনলাইন পাঠ্যক্ৰমৰ সন্ধান কৰিব পাৰে